হেল্ল' ঐ সন্তোষ ক'ত আছ ঘৰতে আছোঁ বাৰু শুননা এই পাপন দাৰ নতুন গানটো শুনিলি নাই ভাল লাগিলে হয়নে এইবাৰ বিহুত আহিব নহয় পাপনদা কচুমাৰীত আহিব নেকি অ গমেই নাপাওঁ মই অ অ অ ভাল লাগেতো সেইটো সেইটো কাৰণে সেইটো কাৰণে ফোন কৰিছিলোঁ যে বিহুত কচুমাৰীলৈ যাম বুলি অ অ অ অ তই মই নহয় সবকে ক'ম আৰু লগৰ বাকী লগৰবোৰকো ক'ম অকল তই মই নেযাওঁ নহ'লে ভাল নালাগে নহয় তাত না নাচিব লাগিব নহয় পাপন দাৰ গানত নানাচিলে ক'ত ভাল লাগিব ক অ ঠিক আছে অ অ অ হেৰি কি কয় শুননা কি আজি দোকান খুলিবিনে নোখোল অ এই পাপন দাৰ নতুন গানটোত যে এই আমাৰ আমাৰ মোৰ লগৰ কেইটামানে মানে ইনে ভিডিঅ' শ্বুট কৰিম বুলি কৈছে অ আমি এনেই চাবলৈ যাম হা মানে তাহাঁতি জেগা বিচাৰি আছেতো তেনেকৈ শ্বুট শ্বুট কৰিবলৈ ভাল জেগা কিন্তু জেগা বিচাৰি পোৱা নাই সেইটো কাৰণে তাহাঁতি অলপ টাউনৰ হয় নাই তাহাঁতি চিনি নাপায় আকৌ এতিয়া তই মই দেখাই দিম আকৌ সেইফালে এই শিঙিজানৰ ফালে জেগা আছে নহয় দেখাম হা অ অ ঠিক আছে হ'ব দে